ভাৰতৰ নৃত্যশিল্পীসকলক বলীউডে প্ৰভাৱিত কৰে যিহেতু বলীউডতে বিভিন্ন ধৰণৰ নৃত্য ভংগী দেখুওৱা হয় এইবিলাকক চাইও ভাৰতীয় লোকসকলে গ্ৰহণ কৰে ভাৰতীয় যি নৃত্যশিল্পী তেওঁলোকে গ্ৰহণ কৰে আৰু বলীউডৰ চিনেমাসমূহত যিবিলাক গীত নৃত্য ওলাৱা যায় ওলাই সেইসমূহকে অনুকৰণ কৰিও নৃত্যশিল্পীসকল সকলে নৃত্য কৰে আৰু সেইবিলাক হৈ পৰে তেওঁলোকৰ বাবে অনুকৰণৰ মাধ্যম আৰু ভাৰতবৰ্ষত সকলোৱে ভাল পোৱা কিছুমান চিৰসেউজ নৃত্য গীত বুলি ক'বলৈ গ'লে যিবোৰ শাস্ত্ৰীয় নৃত্য বা শাস্ত্ৰীয় গীত এইবিলাকক আচলতে নৃত্য শিল্পীসকলে বেছিকৈ অনুকৰণ কৰা দেখা যায় ইয়াৰ উপৰিও বৰ্তমান সময়ত যিবিলাক মডাৰ্ন বুলি যাক কোৱা হয় নতুনকৈ যিবিলাক নৃত্য ভংগী আহিছে সেই সকলোকো গ্ৰহণ কৰা দেখা যায় আৰু এনেবোৰ যিবোৰ গানৰ সুৰ লহৰ ভাল দৰে তাল মাত থাকে এনেবোৰ নৃৃত্য গীতকে আচলতে ভাৰতবৰ্ষত সকলোৱে গ্ৰহণ কৰে